হেল্ল' অঁ অঁ নমস্কাৰ নমস্কাৰ অঁ হয় নেকি মোৰ নাম প্ৰিয়ংকা হাজৰিকা প্ৰিয়ংকা গোঁহাই হাজৰিকা

অঁ হয় নেকি অঁ আহিব আহিব খুব ভাল ঠাই হয় অৰুণাচলৰ অঁ অৰুণাচলৰফালে আহিব লাগিব অৰুণাচলত তাতে পাছ আউট পাছ ল'ব লাগিব অঁ ইয়ালৈ আহিলে খুব মানুহ আহে বহুত মানুহ আহে আপোনালোকে আহিব থকা থকা খোৱাৰো সুবিধা আছে আপোনালোকে বিচাৰিলে আমাৰপৰা গাড়ীও যাব পাৰিব আমাৰ টুৰিজিম টুৰিজিম চেণ্টাৰ এটা আছে অঁ আহিব কেতিয়া অঁ কোনদিনাখন আহিব অঁ হয় নেকি অঁ আহিব মানুহ কিমান গোট খাইছে ন অঁ অঁ ভালেই ঠাই হয়

ৰাস্তাবিলাক পাহাৰীয় এঠাই অকণমান দিগদাৰ হ'বও পাৰে তথাপি হেৰি আগতকৈ ভালেই হ'ল ৰাস্তাবোৰ বনালে ওখ ওখ ঠাই আছে যদিও এনেকৈ গছ গছনি আছে যে ঠাই যাব পাৰিব ধুনীয়াকৈ পাহাৰ আছে এইবোৰ অঁ হয় নেকি অঁ মানুহ আহিয়ে থাকে ইয়ালে অঁ ডিটেইলছটো লৈ লওক আৰু অলপ যদি জানিব বিচাৰে একেবাৰে হোটেল বুক কৰিব বিচাৰে নেকি অঁ জিৰণি ল'ব পাৰিব এটা ৰুমত আমি পাঁচশকৈ লওঁ দিনটোৰ কাৰণে তাতে আপোনালোকে ৰেষ্ট ল'ব পাৰিব ৰাতি বিশেষকৈ আমাৰ এইবোৰ বন্ধ কৰি দিয়াই হয় দিনতহে ৰেষ্ট লোৱা হয় অঁ ৰেষ্ট ল'ব আৰু চাই মেলি যাব বুলি গোটেই দিনটো আপোনালোকে যদি ইচ্ছা কৰে ঘূৰিব মাজতে আহি এনেকৈ ৰেষ্ট ল'ব মুখ হাত ধুই ল'বলৈ খোৱাবৰ কাৰণেও তাতে সুবিধা আছে অঁ অঁ নাই হোৱা আৰু শুনি লওক আকৌ একেবাৰে ডিটেইলছটো অঁ লৈ ল'ব ল লাগে আপোনালোকে যদি বিচাৰে আমাৰ তাৰপৰা গাড়ীও যদি আপোনালোকৰ গাড়ীখনো কিবা অসুবিধা হয় তেতিয়াহ'লে আমাৰ আমি মানে গাড়ীও হেৰি সুবিধাখিনি দিব পাৰিম আপোনালোকক অঁ নহয় ইয়ালৈকে আহি লওক তাৰ পাছত যিহেতু পাহাৰীয়া ঠাই সকলো গাড়ী যাবলৈ এনেকৈ অসুবিধা হ'বও পাৰে অঁ তেতিয়া মানে আমাৰ ইয়ালৈ গাড়ী আছে অসুবিধা একো নহয় থাকি ফুৰি ভাল পাব ইয়াতে অঁ যদি আপোনালোকে ইচ্ছা কৰে আমাৰ মানুহ যাব আপোনালোকৰ লগত এই ঠাইবিলাক দেখাই যাব এনেকে আৰু ক'ৰবাত গৈছেনে ফুৰিবলৈ অঁ অঁ অঁ অঁ ভালেই কৰিলে অঁ ঠিক আছে আকৌ কৰিব কেতিয়াবা অঁ ধন্যবাদ ধন্যবাদ